মই কালি এডাল হেডফোন লৈছিলোঁ ডিব্ৰুগড়ৰ ডি আৰ ইলেক্ট্ৰণিক্সৰ পৰা মই হেডফোনডাল তাত দেখিয়ে মোৰ বৰ ভাল লাগিছিলে নীলা ৰঙৰ আছিলে হেডফোনডাল মই কিনিলোঁ তাত মই যেতিয়া চেকিং কৰি চাইছিলোঁ তেতিয়া মোৰ সকলো ঠিকে আছিল ভালকৈ শুনা পাইছিলোঁ সকলো কথা কিন্তু মই যেতিয়া আহি পেলাই ঘৰত প্ৰথমবাৰ শুনোঁতে সকলো ঠিকেই আছিল পিছত মই যেতিয়া আকৌ শুনিবলৈ লৈছোঁ তেতিয়া মই হেডফোনডালত ভাল পোৱা নাই কিবা এটা এটা চাইডে কম শুনিছোঁ এটা চাইডে বেছি শুনিছোঁ তাৰ পিছত মই ভাবিলোঁ মোৰ ভালেই আছে চাগে এনেইহে তেনেকুৱা হৈছে কিন্তু মই যেতিয়া কালি ৰাতি শুনিছোঁ ৰাতি আকৌ মই একেবাৰে শুনা পোৱা নাছিলোঁ বহুত দেৰি মূৰত ঘপ্কেৈ মাতটো আহে আকৌ মাতটো নাইকিয়া হৈ যায় আচলতে মোৰ হেডফোনডাল বেয়া আহিলে মই হেডফোনডালত দামো ভৰিছিলোঁ এহেজাৰ টকা লৈছিলে কিন্তু মই ভুল কৰিলোঁ মই ৱাৰেণ্টি থকা বিচাৰিব লাগিছিলে তেতিয়া মই এতিয়া ঘূৰাই দিব পাৰিলোহেঁতেন আৰু তেতিয়া মই বেলেগ এডাল আনিব পাৰিলোঁহেঁতেন আৰু মই আজি ৰাতিপুৱা দেখিছোঁ যেতিয়া মই চাৰ্চ কৰিবলৈ লৈছোঁ কৈছিলে যে মোৰ চাৰ্চ কৰিলে দুঘণ্টাৰ ভিতৰত চাৰ্জ ফুল হৈ যাব কিন্তু হেডফোনডাল দেখিছোঁ চাৰ্জেই লোৱা নাই ফুল হৈ যোৱা কথাটো মই বাদেই দিছোঁ আচলতে তেওঁলোকে মোক ভালকৈ ভাল হেডফোন নিদিলে পুৰণা এডালহে দিলে যেন পাইছোঁ নতুন কভাৰটোতো লগাই পেলাই মই এতিয়া চিন্তিত হৈ পৰিছোঁ মই ভাবিছোঁ এইবাৰৰ পৰা যদি মই হেডফোন লওঁ মই ভাবি চিন্তি আৰু মই ভালকৈ চাইহে হেডফোন ল'ম আৰু ৱাৰেণ্টি থকাহে হেডফোন ল'ম আৰু মই লোৱাডাল বুটৰ আছিলে কিন্তু বুটৰ তেনেকুৱা হ'ব নালাগিছিলে ভাল হয় বুলিয়ে ভাবিছিলোঁ কিয় তেনেকুৱা হ'ল জানো কিন্তু মই আকৌ চাই পেলাইহে হেডফোন ল'ব লাগিব ভাল ভালকৈ পাৰিলে কাৰোবাক সুধি ল'ব লাগিব হেডফোনৰ বিষয়ে